অসমত প্ৰধানকৈ ক'বলৈ গ'লে অসমীয়া ভাষাটো আমাৰ মাতৃভাষা আৰু এইটো এটা লিখিত ভাষা তাৰপিছত অসমত অসমীয়া ভাষাটো বিভিন্ন সাংস্কৃতিক আচাৰ অনুষ্ঠান আৰু সভা সমিতিৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু সাংস্কৃতিক আচাৰ অনুচাৰ বুলি ক'বলৈ গ'লে ক'বলৈ ক'ব লাগিব যে পৰম্পৰাগত গীত লোকগীত গীত মাত সাধুকথা প্ৰবাদ প্ৰৱনকে আদি কৰি যিখিনি বিয়া বাৰু সেইখিনি মানে সেইখিনি কথা উনুকিয়াব পাৰি আৰু আমাৰ যিখিনি উজনি অসমৰ আৰু নামনি অসমৰ সেই সাংস্কৃতিক যিখিনি দিশ আছে সেই দিশখিনিত দুইটা দিশতে অসমীয়া আমাৰ অসমীয়া ভাষাটো বিভিন্ন ধৰণে চলিত হৈ আহিছে আৰু উজনি অসমৰ বুলি ক'লে আমাৰ গীত মাতখিনি চাওঁ লোকগীতৰ কথাকে ক'ব বিচাৰোঁ সেই লোকগীতসমূহত আমি চাব পাৰোঁ যিখিনি গীত আছে সেই গীতখিনিত মাত কথাখিনি সম্পূৰ্ণ মান্য অসমীয়া ভাষাত লিখিত আৰু সেই মান্য অসমীয়া ভাষাটো টো ৰক্ষা কৰি চলিছে আমাৰ এই উজনি অসমৰ আচাৰ অনুষ্ঠানখিনি আৰু লোকগীতখিনিয়ে নামনি অসমৰ লোকগীত বিশেষকৈ ক'বলৈ গ'লে গোৱালপৰীয়া লোকগীত আৰু কামৰূপী লোকগীত সেয়ে আমাৰ গীত মাত গীত মাত আমাৰ অসমীয়া ভাষাটো উত্ত অধিক অধিক ব্যৱহাৰ হৈ আহিছে মানে তাৰপিছত আৰু চৰ্চা কৰিছে আৰু এই আমাৰ অসমীয়া ভাষাটো ধৰি ৰাখিবৰ কাৰণে সেই লোকগীতসমূহ আৰু অধিক শক্তিশালী কৰি তুলিছে আৰু দ্বিতীয়তে ক'বলে গ'লে আৰু আমাৰ এটা অনুষ্ঠান পৰে বিয়া অনুষ্ঠান বিবাহ অনুষ্ঠান সেই বিবাহ অনুষ্ঠানত যিখিনি গীত মাত আৰু সেই যিখিনি গীত মাত গীত মাত পৰিচালনা কৰে মানে গাই সেই আয়তীসকলে সেই গীত মাতসকলে উজনি অসমৰ আৰু নামনি অসমৰ দুইটা দিশ দুইটা দিশতে আচলতে গীতমাতখিনি বিভিন্ন ধৰণৰ আৰু সেই উজনি অসমৰ গীত মাতখিনি মান্য অসমীয়াত গঠিত আৰু লিখিত মান্য অসমীয়া ভাষাত গঠিত আৰু নামনি অসমত যিখিনি গীত মাত সেই গীত মাতখিনি তেওঁলোকৰ কথিত ভাষা আৰু অসমীয়া ভাষা জড়িত আৰু ক'বলৈ গ'লে দুইটা অসমীয়া ভাষাই আৰু কিছুমান অঞ্চল বিশেষে সেই ভাষাটো সুৰ আৰু ধ্বনি আৰু শব্দৰ সালসলনি হৈছে আৰু সিমানেই মানে মানে ক'বলৈ গ'লে উজনি সময়ৰ বিবাহ অনুষ্ঠানসমূহৰ সুৰ অন্যতম আৰু সুৰীয়া আৰু নামনি অসমৰ লোকগীত বিয়াৰ নাম অনুষ্ঠানটো মানে ভেকুলী বিয়াৰ নাম তুলনি বিয়া বা ডাঙৰ বৰ বিয়া সেইখিনি বিয়া নামো অলপ সুকীয়া আৰু ভাষাটো দুইটা দিশতে ৰক্ষা কৰি থৈছে অনুষ্ঠান বুলি ক'বলৈ গ'লে আমি চাবলে যিটো আধ্যাত্মিক অনুষ্ঠান আমাৰ ভাওনা ভাওনা সবাহ আৰু বৰগীত সেই যিখিনি সত্ৰ অনুষ্ঠান যিখিনি নামঘৰৰ নাম প্ৰসংগ আদি অনু আৰু নাটকৰ গীত ভাওনা নাটকৰ গীত আৰু ৰাসৰ ৰাসৰ নাটকৰ অনুষ্ঠানৰ গীত আৰু যিখিনি শংকৰ মাধৱৰ অনুষ্ঠিত গীতসমূহ আৰু অন্যান্য সাধুসকলে ৰচনা কৰা গীতসমূহ আৰু সেই তাতেই মানে সাংস্কৃতিক সেই দিশখিনিক অসমীয়া ভাষা অসমীয়া ভাষাটো অতি উত উতপ্ৰোতভাৱে জড়িত হৈ আছে আৰু আমি যদি চাওঁ অসমৰ মানুহৰ যিখিনি ভাওনা সংস্কৃতি চাবলৈ গ'লে আমি গীত মাত নৃত্য নৃত আদি অভিনয়ত অসমীয়া ভাষাটো পোৱা যায় আৰু তাৰ ভিতৰত আমাৰ গীতসমূহ অসমীয়া ভাষাটো সুন্দৰভাৱে শুদ্ধ অসমীয়া ভাষা মান্য ভাষাটোকে আমি পাওঁ যদি বা আমিহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যিখিনি গীত সেই আছে সেইখিনি আমি বজ্ৰাৱলী ভাষাটো পাইছিলোঁ তথাপিও কিন্তু সেইখিনি আমাৰ অসম অসমীয়া ভাষাৰেই আদিম ভাষা আৰু বৰ্তমান যিখিনি নাটক পাওঁ ভাওনাৰ নাটকৰ গীত পাওঁ মানে তাৰ ভাষাটো তাৰ আমাৰ বৰ্তমান যিখিনি চলিত অসমীয়া ভাষা সেই অসমীয়া ভাষাতে পাওঁ আৰু পাওঁ আৰু ওতপ্ৰোতভাৱে আমাৰ অসমীয়া ভাষাটো জড়িত হৈ আছে আৰু যদি আমি ক'বলৈ যাওঁ এই নাটকৰ যিখিনি গীত আৰু বচন আমি ৰাস বুলি ক'লে মানে মাজুলী বুলি ক'লে আমাৰ ৰাস সেই ৰাসৰ যিখিনি গীত মাত ৰাসত আমি ক'বলৈ গ'লে গীত মাত আদিকে ধৰিকে নৃত নৃত্য বাদ্য আৰু অভিনয় কলা কৌশল সেইখিনি কথা ক'ব লাগিব আৰু সেই নাটকৰ যিখিনি যিখিনি কথা বচন আৰু তাৰ শব্দাৱলী সেই শব্দ শব্দখিনি আমাৰ শুদ্ধ অসমীয়া ভাষাৰ আৰু আমাৰ যি সেয়া মানে যি আমাৰ বৰ্তমান অসমীয়া লিখিত ভাষা আৰু হয়তো আমি দেখিবলৈ পোৱা গৈছে যে দক্ষিণপাট সত্ৰৰ ৰাসৰ মেইন মূল ভূতিভাগ মানে কেলেগোপাল নাট যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সেই ভাষা ব্ৰজাৱলী সেই ব্ৰজাৱলী ভাষা হ'লেও সুন্দৰভাৱে আমাৰ অসমীয়া ভাষাটো ৰক্ষিত হৈছে যি আমাৰ ব্ৰজাৱলী ভাষাটো আমাৰ আদিমতম ৰূপ অসমীয়া ভাষাৰ আৰু আৰু যদি ক'বলৈ যাওঁ আমাৰ যিখিনি শংকৰ মাধৱৰ গীত মাতৰ কথা আহিলে অনুষ্ঠানৰ কথা আহিলে প্ৰথম মনলৈ আহিব আমাৰ মানে শংকৰ মাধৱৰ বৰগীত এই বৰগীতসমূহৰ ব্ৰজাৱলী ভাষাত লিখিছিলে আৰু অসমীয়া ভাষাৰ ব্ৰজাৱলী ভাষাত লিখিছিলে তথাপিও সেই গীতখিনি মাজত আমাৰ অসমীয়া ভাষাটো ৰক্ষিত হৈ আহিছে আৰু বৰ্তমান যুগলৈকে যদি আমি চাওঁ ডক্টৰ ভূপেন হাজৰিকাৰ আদি কৰি পাৰ্বতী প্ৰসাদ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা জয়ন্ত হাজৰিকা আদি হাজৰিকাকে আদি কৰি আৰু সেই যিখিনি আদিকে আদি আদিকে ধৰি লৈ মানে আমি অসম তেওঁলোকে যিখিনি গীতৰ মাজত আমাৰ অসমীয়া ভাষাটো ধৰি ৰাখিছে আৰু তাত আমাৰ মানে অসমীয়া ভাষাটো ওতপ্ৰোতভাৱে জড়িত হৈ আছে আৰু আমাৰ এতিয়া চৰ্চা কৰি থকা গীতিকাৰ বুলি ক'বলৈ গ'লে জুবিন গাৰ্গ পাপন মহন্ত আদিকে ধৰি সুন্দৰভাৱে এই অসমীয়া ভাষাটো ৰক্ষিত হৈ আছে